যিহেতু মই এজনী ছোৱালী মানুহ গতিকে সৰুকালৰ পৰাই ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ বুলি ক'ব পাৰি কিয়নো সৰুকালত আমি যেনেদৰে ওমলিছিলোঁ সেই ওমলাৰ জৰিয়তেই প্ৰথম ৰান্ধনি হৈছিলোঁ আৰু বৰ্তমান মই ৰান্ধি খুবেই ভালপাওঁ আৰু মই প্ৰথম ৰন্ধাৰ অভিজ্ঞতাটো খুবেই সুন্দৰ বুলি ক'ব পাৰি কিয়নো

ৰন্ধা প্ৰতিটো খাদ্যই মই সোৱাদযুক্তভাৱে বনাবলৈ চেষ্টা কৰোঁ আৰু নিজেও সোৱাদযুক্ত আহাৰ খাই ভালপাওঁ যিহেতু ৰান্ধিবলৈ মই এলাহ নকৰোঁ মই প্ৰথমবাৰ ৰন্ধাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ গ'লে মই পাকঘৰত যেতিয়া সোমাইছিলোঁ সেই প্ৰথম ৰন্ধাৰ অভিজ্ঞতাটো মোৰ খুবেই ধুনীয়া কিয়নেো মই প্ৰথম ৰান্ধিছিলোঁ মোৰ প্ৰিয় হাঁহৰ মাংসকণ হাঁহৰ মাংসকণ ইমানেই সোৱাদযুক্তভাৱে বনাইছিলোঁ যে সকলো আলহীয়ে খাই পৰম তৃপ্তিৰে গুণ গাইছিলে